হেল্ল' মাইনা কেব এজেঞ্চিত লাগিছেনে অঁ মই আপোনালোকৰ তাৰ পৰা কেব এখন বুক কৰিছিলোঁ অঁ মই নমান বজাতেই আহিবলৈ কৈছিলোঁ অঁ হয় অঁ এতিয়া প্ৰায় এঘাৰ বাজিলগৈ অঁ ইমান দেৰি ৰৈ আছোঁ

মোৰ যাবলৈ দেৰি হৈছে অঁ পাৰিলে মানে অলপ সোনকালে আহাচোন হ'ব